মই জনা খুচুৰা বজাৰ চিপাহী খোলা সাপ্তাহিক বজাৰ টিয়ক কলীয়াপানী বজাৰ মেলেং কপৰাধৰা বজাৰ লাহিং বুধবৰীয়া বজাৰ পাইকাৰী বজাৰসমূহ যোৰহাট গোলাঘাট দেৰগাঁও শিৱসাগৰ আমগুৰি ডিব্ৰুগড় সোণাৰী গেলামাল আৰু শাক পাচলি মূল্যবৃদ্ধি হয় এইবাবেই প্ৰাকৃতিক দুৰ্যোগৰ ফলত বহুত দিন ৰাস্তা পদূলি বেয়া হৈ থাকে বা গাড়ী তাতে বন্ধ কৰি থ'বলগীয়া হয় বাবে মূল্য বৃদ্ধি হয় আৰু শীত তাপ নিয়ন্ত্ৰিত সু ব্যৱস্থা নাথাকিলে হয় বস্তু দাম বৃদ্ধি হয় বুলি মই ভাবোঁ অনলাইন ব্যৱস্থাটোৰ কথা কৈছোঁ অনলাইন ব্যৱস্থাটো একপ্ৰকাৰ ভাল বুলিবই পাৰি ঘৰতেই অৰ্ডাৰ দি যিয়ে নিৰ্দিষ্ট সময়ত আহি বস্তুটো ঘৰত দি থৈ যায়হি আমাৰ সেইফালৰ পৰা সময়টোও ৰাহি হয় আৰু কিন্তু ইয়াৰ বেয়া প্ৰভাৱো আছে কাৰণ নিজ হাতেৰে বস্তুটো চুই চাব নোৱাৰি আৰু সৰুও হ'ব পাৰে বা ডাঙৰো হ'ব পাৰে কিন্তু যিটো আজিকালি চহৰ অঞ্চলত প্ৰায় শ্বপিং মল আছে তাত আপোনাৰ অনলাইন পে'মেণ্ট কৰিবও পাৰি তাত হাতত কেচ পইচা লৈ নগ'লেও হয় সেইফালৰ পৰা অনলাইন শ্বপিংবোৰত নিজে হাতে চুই চাব পাৰি বিভিন্ন ধৰণৰ সা সুবিধাও থাকে ডাঙৰ ডাঙৰ শ্বপিং মলবোৰত নিজৰ মন পচন্দৰ সামগ্ৰী ক্ৰয় কৰিবও পাৰি তাত সু ব্যৱস্থা আছে পাৰ্কিঙৰ লেট্ৰিন বাথৰুমৰ আদি নানা চিচি টিভিৰ পৰা বহুত ভাল ব্যৱস্থা আছে বুলি মই ভাবোঁ অনলাইন ব্যৱস্থাটো ইমান ভাল নহয় কাৰণ কিয় তাত নিজে চাব নোৱাৰি খাদ্যবস্তুটো অনলাইনততো দিবই নোৱাৰি কিমান পুৰণা নিজেই গম নাপাওঁ আৰু বজাৰৰ সামগ্ৰীটো কাপোৰ কানি হওক কাপোৰ কানি নিজে চুই চাব নোৱাৰি বাবে মই বেয়া বুলি ভাবোঁ